ঐ বাই কালি যে আপুনি নাহিলে কিয় মোনাবাৰীত যে আপোনাক পঠাইছিলোঁ অঁ এনেকৈ আমাৰ দিগদাৰ হৈছে নহয় যিহেতু আমাৰ বৰ দিগদাৰ হৈছেতো এনেকৈ অঁ সেইটো সেইটো সেইটোতো হয়ে এটা কথা কিন্তু হ'লেও আমাৰ এতিয়া কামটো যিহেতু ৰখি গৈছে এতিয়া আমাৰ দিগদাৰটোতো বহুত হৈ গৈছে তাকেহে মোনাবাৰী বাগানখন যিহেতু ইমানখিনি পাত বাঢ়ি গৈছে সেইকাৰণে আপোনাকে মই জনালোঁ আপুনি যিমান পাৰে সোনকালে গৈ তাত গৈ কামটো আৰম্ভ কৰক অঁ তাকে নহ'লে কামটো ৰখি গ'লে আমাৰ যিহেতু দিগদাৰ হ'বতো বহুত অঁ অঁ অঁ হয় বাৰু আপুনি যিমান পাৰে জল্দি গৈ পেলাই এই কিন্তু ক্ষতিটো বেছি নকৰিব ক্ষতি কৰিলে আমাৰো দিগদাৰ হয়তো বহুত হয় তাকে এইবাৰ বাৰু যি হ'ল হ'ল এতিয়া অহাবাৰৰ পৰা নকৰিব এই যিমান পাৰে মোনাবাৰীত গৈ পেলাই আপুনি তাত বাগানৰ বস্তুখিনি ঠিক ঠাক কৰি পেলাই অঁ অঁ অঁ ঠিকে আছে হয় হয় ঠিকে আছে দিয়ক আপুনি যিমান পাৰে সোনকালে আহিব দিয়ক অঁ